মোৰ প্ৰিয় ঋতু হ'ল বসন্তকাল কাৰণ বসন্ত কালটো মই বহুত ভালপাওঁ যেতিয়া বসন্ত কাল আহিব কুলিয়ে যেতিয়া মাতিব ধৰিব তেতিয়া মানে মনটো খুব ভাল লাগে কুলিৰ মাতটো শুনিলেই বহুত মানে মন যিবিলাক শৰীৰত বেমাৰ আজাৰ থাকে সেইবিলাকো গুচি যায় কুলিৰ মাতত আৰু বসন্তকালত আহে বিহু বিভিন্ন উৎসৱ পাৰ্বণ আহে সেই সেইকাৰণে ভালপাওঁ মই এইবিলাক উৎসৱ পাৰ্বণ চাইয়ো খুব ভালপাওঁ আৰু নিজে কিছুমান ব্যৱহাৰ কৰিও ভাল পাওঁ কাৰণ বিহু বিহু বুলি ক'লে মই পাগল বিহুততো মই খুব নিজেই এতিয়াও মই মানে নাচি থাকিবৰে মন যায় যে বসন্ত কালটো সেইকাৰণে মই খুব ভালপাওঁ ঋতুৰ ভিতৰত গছ গছনি সকলোবিলাক ভৰি উঠে আৰু তেতিয়া সেই প্ৰাকৃতিৰ যিটো এটা সৌন্দৰ্য সেই সৌন্দৰ্যটো আচলতে খুব মনোমোহা হৈ উঠে এই এই এই ঋতুত সকলোৱে চৰাই চিৰিকটি গছ গছনি সকলোবিলাক মানে ভৰি উঠে আৰু যেতিয়া কুলিয়ে মাতে তেতিয়াও মানে খুব মানে ভাল লাগে কুলিৰ মাতটো শুনিলেই তাৰমানে নাচো নাচো লাগি যায় আৰু গছৰ ডালত যেতিয়া কপৌ ফুলিব সেই কপৌৰ ডালিও খুব সৌন্দৰ্য আহে আৰু সেই কপৌ ফুলটো নাচনিয়ে খোপাত লৈ নাচে তেতিয়া আৰু ধুনীয়া লাগে এই ক্ষেত্ৰত মই তাৰমানে এই বসন্তৰ ঋতু ভালপাওঁ আৰু এই ঋতুত তাৰমানে যথেষ্ট উৎসৱ পাৰ্বণবিলাক হয়